অঁ হয় হয় কওকচোন অঁ অঁ এই কাম

অঁ অঁ অঁ অঁ অঁ সেইটো আমাৰ দায়িত্ব আৰু কৰ্তব্য কৰিবই লাগিব কাষ্টমাৰক দিবই লাগিব অঁ অঁ অঁ অঁ সেইটো আৰু কৰিবই লাগিব আমি কাষ্টমাৰক বস্তু দিবই লাগিব

অঁ গম হয় অঁ অঁ বেয়া নাইপোৱা কিবা কৰিও থাকিব পাৰে সেইটো গম পাইছোঁ তাৰ পিছত ৰিচিভ কৰিছে তাৰ পাছত ৰিচিভ কৰিছে নহয় অঁ অঁ তেনেকুৱাই অঁ অঁ চিনি পালোঁ চিনি পালোঁ চিনি পালোঁ তেতিয়া অঁ অঁ অঁ অঁ মোৰো সুবিধা হ'ব অঁ তেতিয়া ইমান ফোন কৰি থাকিব নালাগে আৰু অঁ অঁ তেতিয়া ইমান ময়ো ফোন কৰি থাকিব লগা নহয় আৰু নাম্বাৰটো অঁ অঁ হ'ব তেতিয়াহ'লে এতিয়া অঁ ৰাখিছোঁ দিয়ক হ'ব অঁ অঁ